সাতাইছ জুলাই দুহেজাৰ চৈধ্য পোন্ধৰ জুন দুহেজাৰ তেইছ ষোল্ল জানুৱাৰী দুহেজাৰ ঊনৈছ অক্টোবৰ একৈছ অক্টোবৰ দুহেজাৰ একৈছ তেইছ নবেম্বৰ দুহেজাৰ বাইছ